মানে দুৰ্গা পূজা যেতিয়া এক মাহমান হয় দুৰ্গা পূজাৰ সময়ত মানে কি বোলে মানুহখিনি চব আমাৰ উখল মাখল লাগি যায় গাঁৱৰ মানুহখিনিৰ পূজা পূজা গাত লাগি যায় দুৰ্গা পূজাৰ টাইমত সকলোৱে কানি কাপোৰ বজাৰত যাই কানি কাপোৰ কিনে ল'ৰা ছোৱালীক দিয়ে সকলোৱে আৰু আৰু উৎচৰ পালন কৰে দুৰ্গা পূজাৰ প্ৰথম দিনা খান মানুহে কি বোলে গহইল ক কি বোলে বেল বৰণ কইনা কইনা গোট লগা বুলি কয় এসপ্তাহ আগতে তাৰপাছত আৰু

কইনা গোট লাগে তাৰপাছত পানী তোলা বেল বৰে তৃতীয় দিনা তৃতীয় দিনা মা পূজা তাৰেপাছত মহা অষ্টমী পূজা মানে বলি বলি প্ৰথা বলি দিয়া যায় তাৰে নেক্সট দিনা বিজয়া দশমী বিজয়া দশমীত বিজ মূৰ্তিবোৰ নি ডাঙৰ হেৰিয়ত নদীত নি ঢোলে ডগৰে নাচি বাগি সকলোৱে গাড়ীত কি উঠাই নিমেতান অকলে বিসৰ্জন দিয়ে ৰাতিত তাৰপাছত ৰাতিখনত সাংস্কৃতিক সন্ধিয়া পাতে গায়ক মাতে গান বাজনা নাচে ল'কেল মানুহখিনি নাচে বেলেগৰ পৰা মানুহ আহি নাচে নাচি আৰু ৰাতিটো তেনেকে আৰু কটায় দোকান সমাৰ চব আহে কাপোৰৰ দোকান আহে চব দোকান জিলাপিৰ দোকান ছেণ্ডেলৰ দোকান বেলুনৰ দোকান মণিহাৰীৰ দোকান চবেই আহে আৰু কালী পূজাৰ দিনা আমাৰ সকলোৱে কালীৰ কালীৰ উৎ উৎসৱটো সকলোৱে পালন কৰে গধূলি টাইমত সকলোৱে চাকি বন্তি নৰকাসুৰক বধ কৰা বুলি সকলোৱে চাকি বন্তি জ্বলাই আৰু পোহৰৰ উৎসৱ দিয়ে বোমা মাৰে ফুলজাৰি চবে সকলে সকলোৰে মনত উল্লাস বা বাজে কিছুমানে চাবও যাই ওলাই ওলাই চাই আহি কিনে আৰু সকলোৱে আনন্দেৰে ভাত খাই মাছ মঙহেৰে ভাত খাই ৰাতিৰ সাঁজ